আৰু সদায় আমি পুৱা গধূলি কি কৰিব লাগে হাঁহ গঁৰালটো ৰাতিপুৱা মানে সেই চাংঘৰটো সাৰি চাফ চিকুণ কৰিব লাগে

কৰিম মানে তাহাঁতৰ যিটো মানে কণী পৰা ব্যৱস্থা সেইখিনি আমি বহুতো মানে সময়মতে দিয়ে আৰু সেই কণীখিনি

আজিকালি লাইটৰ পোহৰ দিও কণীৰ পৰা পোৱালি যোগাব পাৰি সেই গতিকে অকল বোলে এজনী কুকুৰাই বেছিকৈ পোৱালি ল'ব মানে কণী ল'ব নোৱাৰে সেই গতিকে ধৰি লওক এজনী কুকুৰা বিশ

পোহৰ পৰাই মানে লাইটৰ যিটো গৰম ভাপ সেই গৰম ভাপটো পাই পৰাই পোৱালি উৎপন্ন হৈছে আজিকালি হাজাৰ হাজাৰ এইদৰেই মানুহে পোৱালি উৎপন্ন কৰি বহুতো দোপত দোপে উন্নতি কৰি গৈছে তাৰ ফলত আজিকালি মানুহবিলাকৰ একো অসুবিধা নহয় আচলতে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় গোটে যদি কুকুৱাক ভালকে ব্যৱহাৰ কৰি দিয়ে কুকুৰাবিলাকে নিজৰ পৰিচয় দিয়ে কেনেকে আছে কেনেকে নাই সেই গতিকে কুকৰাবিলাকক যিমান পাৰি নিজৰ মানে নিজৰ বস্তু বুলি ভাবি সময়মতে ঠিক ঠাককৈ সময়মতে খোৱা বোৱা দি ধৰি লওক ৰাতিপুৱা দিলে আপুনি আৰু দুপৰীয়া দিলে গধূলি দিলে আৰু পানী দিলে পানীবিলাকক বোলে সুবিধা আছে নাই বোলে পানীবিলাক লেতেৰা হৈছে নেকি সেইবিলাক চাব লাগিব কিছুমান কুকুৰাবিলাকে খোৱা জেগাতে হাগি দিয়ে আৰু খোৱা পানীখিনিটো হয়তো লেতেৰা কৰি দিয়ে সেই গতিকে পানীখিনি সলাই থাকিলে আপোনাৰ নিজৰেই সুবিধা হয় পানী চাফ চিকুণৰ ফলত কি হয় মানে কুকুৰাবিলাকে বেমাৰ আজাৰ দূৰ হয় কুকুৰাবিলাক আজিকালি যিমান পাওঁ ৰ'দ খাই জেগাত থ'ব লাগে ৰ'দ জেগা হ'লে কি হয় ৰ'দ বতাহ মানে পালে সিহঁতে ভাল পায় আৰু বেমাৰ আজাৰৰ পৰা দূৰৈত হয় বেমাৰ আজাৰ দূৰৈত হোৱাৰ লগে লগে সিহঁতে মানে নিজৰ নিজৰ পোৱালি জগাবলে সুবিধা হয় কণী পৰুৱাবলে সুবিধা হয় যিমান পাৰি মানে সিহঁতক পোহ পালনৰ ওপৰতে কথা পোহপালন ভালকৈ দিব পাৰিলে আমি হাঁহ কুকুৰাৰ পৰা বহুতো উন্নতি লাভ কৰোঁ আৰু সিহঁতৰ যি সিহঁতৰ যি সিহঁতৰ পৰা যি কণী পোৱা হয় সেই কণীবিলাক কিন্তু বেছি দেৰি দেৰিলেকে যদি আপোনালোকে ঘৰ ৰাখে আৰু উমনি দিব বিচাৰে তেতিয়া মানে কি হয় তাৰ পৰা পোৱালি নজগে